হয় নমস্কাৰ মই মোৰ অঞ্চলৰ পৰ্যটনস্থলীবোৰ চাবলৈ গৈছোঁ আমাৰ অঞ্চলত বহুত আছে পৰ্যটনস্থলী চাবৰ কাৰণে মঠ মন্দিৰ বহুতেই আছে আৰু আমাৰ অঞ্চলত ৰজাদিনৰ পুখুৰী বহুত পুখুৰীয়েেই আছে চাবৰ কাৰণে বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে আমাৰ পৰ্যটনস্থলী লখিমপুৰ পুখুৰী এটা পৰ্যটনস্থলী তাত পুখুৰীটো ইমূৰৰপৰা সিমূৰলৈকে চাবলৈ গ'লে ইমূৰৰ ৰৈ থকা ব্যক্তিজনক আমি চকুৰে মনি কোন হয় সেই ব্যক্তিজনৰ কথা আমি চিনি নেপাওঁ এইবোৰ পৰ্যটনস্থলী চাবৰ কাৰণে সঁচাকৈয়ে বহুত মোহনীয় এই পুখুৰীটোত বছৰি মাঘ মাহত মাছ তাৰপৰা জাল মাৰি উঠায় বহুত ডাঙৰ ডাঙৰ মাছ পায় এই মাছবোৰ আমাৰ বাহিৰলৈকে পঠাব পঠাব পাৰে লগতে ৰজা দিনৰ তাৰ ওচৰতে আৰু এটা পুখুৰী আছে এই পুখুৰীটো বুঢ়ী নগৰ পুখুৰী এই পুখুৰীটো চাকৈয়ে চাব লগা ইয়াক বহুত মানুহে চাব যায় আৰু বিশেষকৈ পিকনিকৰ বনভোজৰ সময়ত বহুত মানুহ তাত বনভোজ খাবলৈ যায় আমিও যাওঁ তাত বনভোজ খাবলৈ মানুহবোৰ লগ পাওঁ ভাল লাগে ইজনে সিজনৰ লগত কথা পতাৰ আমি চিনাকি হোৱাৰো সুবিধা পাওঁ তেনেকুৱা স্থানবোৰত আৰু বিশেষ মঠ মন্দিৰ বহুত মঠ মন্দিৰেই আছে এই মঠ মন্দিৰবোৰ আমাৰ ইয়াত বিভিন্ন জনজাতিৰ মঠ মন্দিৰ আছে নেপালী সম্প্ৰদায়ৰ অসমীয়া সম্প্ৰদায়ৰ বড়ো সম্প্ৰদায়ৰ বিহাৰী সম্প্ৰদায়ৰ ভকতীয়া সম্প্ৰদায়ৰ এই মঠ মন্দিৰবোৰো আছে এইবোৰো চাব লগা এইবোৰো পৰ্যটনস্থলীৰে চাবলগা এটি জেগা আৰু আমাৰ ইয়াত ওদালগুৰিত চাব লগা বহুত জেগাই আছে যেনে আমাৰ

ওচৰতে থকা মন্দিৰ আপোনাৰ পৰ্যট পৰ্যটকবোৰ আহে তেনেকুৱা মন্দিৰত আমি গৈ লগ কৰোঁ তেওঁলোকৰ লগত কথা পাতোঁ আৰু আমি কেতিয়াবা সকলোৱে একেলগে কেতিয়াবা এই পৰ্যটনস্থলীলৈ আমি একেলগ গাঁৱৰ মানুহবিলাক লগ হৈ দৰ্শন কৰিবলৈ যাওঁ তেওঁলোকক সকলোৱে আমি প্ৰীতিভোজনো খাওঁ এই পৰ্যটনস্থলীবোৰত দৰং ডিষ্ট্ৰিক্টতো আছে আমাৰ খতৰা সত্ৰ পদ্মা যাৰ মন্দিৰ নাৰিকলি শিৱ মন্দিৰ এই নাৰিকলি হিন্দু মন্দিৰত আমাৰ বছৰিও শিৱৰাতি ডাঙৰকৈ পতা হয় তিনিদিনীয়া চাৰিদিনীয়া সাতদিনীয়া কাৰ্যসূচীৰে তাত পালন কৰা হয় আৰু শিঙৰি মন্দিৰতো শিৱক ৰাতিও পতা হয় তাতো ডাঙৰ মেলা হয় সাতদিনলৈকে এই মেলা পতা হয় তাত তাত দিন ৰাতি সমানে মানুহ জমা হৈ বিভিন্ন মেলা উৎসৱ তাত পতা হয় এই মেলাত বিভিন্ন জনজাতিয় মানুহ গোট খায় ভাল লাগে গৈ বহুত মানুহ আমি লগ পাওঁ ভাল লাগে